গ্ৰাম্য অঞ্চলত কৃষকে যথেষ্ট সমস্যাৰ বা প্ৰত্যাহ্বানৰ সন্মুখীন হয় বিষেশকৈ বৰ্তমান যিটো জলবায়ু পৰিৱৰ্তন এই জলবায়ু পৰিৱৰ্তনৰ বাবে কৃষকৰ যিটো খেতি যথেষ্ট পৰিমাণে প্ৰভাৱ পৰে সেয়েহে বতৰৰ খেতি বতৰত কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধা আহি পৰে কেমবোৰ যথেষ্ট খৰাং ইত্যাদি হয় খৰাঙৰ বাবে ধান খেতি পৰ্যন্তও কৰিব নোৱাৰে বা অন্যান্য খেতি কৰিবলৈয়ো মানুহক আৰ্থিকভাৱে সবল হ'লেহে কিছুমান খেতি বা কিছুমান ব্যৱস্থা কৰি ল'ব পাৰে যেনেকৈ জলসিঞ্চন ব্যৱস্থা যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন যিহেতু খেতিত হয় সেয়েহে সেই পানীসমূহ যোগান ধৰিবৰ বাবে যিটো জলসিঞ্চন ব্যৱস্থা ইত্যাদিবিলাক বা পাৱাৰ টিলাৰ আদিবোৰ সংগ্ৰহ কৰিবৰ বাবে কৃষকক আৰ্থিক আৰ্থিক সাহায্যৰ প্ৰয়োজন হয় এই ক্ষেত্ৰত চৰকাৰেও বিভিন্নধৰণৰ ৰেহাই মূল্যত এইসমূহ বস্তু যোগান ধৰাৰ ব্যৱস্থা কৰিছে আৰু কিছুমান কৃষকে সেই ব্যৱস্থা গ্ৰহণ কৰি উপকৃতও হৈছে আৰু নতুন নতুন কিছুমান খেতি কৰাৰ ক্ষেত্ৰত চৰকাৰীভাৱে কিছুমান প্ৰশিক্ষণো দিয়া হৈছে আৰু সেই প্ৰশিক্ষণ লৈ তেওঁলোকে সেই অনুসৰি খেতিসমূহ কৰাৰ পিছত যথেষ্ট লাভৱান হৈছে সেয়েহে বতৰ ইত্য়াদিবিলাক পৰিৱৰ্তনৰ লগত সমিল মিলে আগবাঢ়ি যাবলৈ বা সকলো বাধা অতিক্ৰম কৰি খেতি উন্নত কৰিবৰ বাবে বা খেতিৰ ক্ষেত্ৰত নতুন জোঁৱাৰ আনিবৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা অতি প্ৰয়োজন